আৰু ইয়াৰ পিছত আহিলে মই মই জন্তু পোহা মানুহ মই গৰু ছাগলী কুকুৰ মেকুৰী আৰু ইত্যাদি এনেকৈ সববোৰ মোৰ ঘৰত আছে এতিয়াও আছে মোৰ ঘৰত কুকুৰ আছে মেকুৰী আছে গৰু আছে ছাগলী নাই বাৰু ছাগলী এতিয়া সদায় কৰিলোঁ মই কাম বেছি হোৱাৰ কাৰণে মই ছাগলীটো বাদ দি দিলোঁ অৱশ্যে গৰু গৰু পুহিলেও উপকাৰ হয় উপকাৰ হয় আৰু লোকচান নহয় তাৰমানে গৰু আমি গোহালিত গোহালি বনাই ধুনীয়াকৈ গোহালি প একেবাৰে বোকা চোকা নোহোৱাকৈ ধুনীয়াকৈ সাৰি পুচি ধুনীয়াকৈ ৰাখোঁ আৰু মহে নোখোৱাকৈ আঁঠুৱা দি ৰাখোঁ ৰাতিপুৱা শুই উঠি গৰু বাহিৰলৈ উলিয়াই দিলোঁ খুঁটিত বান্ধি দিলোঁ আৰু গৰু গোহালি ধুনীয়াকৈ গোবৰ চোবৰ পেলাই চাফা কৰি দিলোঁ দি দিনটো ঘাঁহ পানী দিলোঁ যদি মেলি দিবলগীয়া হয় মেলি দিবলগীয়া হ'লে শইচ নাথাকিলে মেলি দিওঁ যদি শইচ হয় ধান খেতি যদি মানুহে কৰিছে তেতিয়া আমি এৰাল দিওঁ এৰালত ৰাখোঁ গধূলি আনোঁ দুপৰীয়া পানী দুনি খুৱাওঁ গধূলি সময়ত আমি গৰু ঘৰলৈ আনোঁ আনি গৰু ঘৰত গোহালিত বান্ধোঁ বান্ধি দানা চানা যি য'ত আছে সেইখিনি খুৱাওঁ আৰু ছাগলীকো তেনেকৈ এৰাল দিব লাগে ছাগলীটো এনি টাইম এৰালেই দিব লাগে খুলি পেলাই ৰাখিবলৈ বেয়া মানুহে কিবা কিবি খালে মানুহে গালি চালি পাৰে সেইকাৰণে ছাগলী আমি খুলি নাৰাখোঁ এৰাল দিওঁ হাঁহ পাৰখিনি হাঁহ পাৰখিনি বাৰু ঘৰতে চৰি মেলি থাকে হাঁহ পুখুৰী আছে পুখুৰীত পৰি থাকে পুখুৰীত চৰে পাৰই হয় ঘৰৰ চালত পৰি খাই থাকে কিবা কিবি খাই তাত জিৰণি লয় আৰু কুকুৰ আছে কুকুৰে পহৰা দিয়ে দিনে ৰাতিয়ে বান্দৰ এতিয়া দমদমাই আছে বান্দৰে ঘৰৰ ওপৰত কুকুৰে বান্দৰ খেদি ঢপলিয়াই ফুৰিছে আৰু মেকুৰীয়ে ধৰক মেকুৰীটোৰ একো নালাগে সি মানুহ শুৱা বিচনাতে ধৰক শুই থাকে এনেকৈয়ে তাৰমানে সম গৰু ম'হ পোহা মানুহৰ ভাল উপাৰ্জন হয় নে গাখীৰটো খোৱাটো খালে নোখোৱাটো আপোনাৰ হেৰি এইটো মহলদাৰী মহলদাৰী বুলি এজন মানুহ আহে সেইজনক পইচালৈ দি দিয়ে গাখীৰটো আৰু কোনোবাই গাখীৰ বোলে তুমি দুটা ঘট মোক ভৰাই দিবা আমি তেনেকৈও ভৰাই দিওঁ আৰু গাখীৰ দৈ কৰিও আমি বিক্ৰী কৰোঁ দৈ কৰি থ'লেও বিক্ৰী হয় এৱাকৈও নিয়ে গৰুৰ পৰা আমি বহুত লাভৱান হওঁ আৰু গৰু লাভৱানটো হোৱা হোৱাই আৰু গৰুক ভাল ধৰণে যত্নও ল'ব লাগিব ক'ৰবাত ঘাঁ ফোহা এটা হৈছে তাঁহাতৰ সেইটো আমি ধোৱাই পখলাই চাফা কৰি পেলাই দৰৱ চব দিব লাগিব সেইবিলাকত নজৰ ৰাখিব লাগিব গৰু ছাগলীক আৰু কুকুৰ মেকুৰীকো তেনেকৈ ধৰক কিবা এটা হ'লে তাহাঁতকো ডক্টৰৰ তালৈ নি বেজি চেজি দিব লাগে গতিকে আমাৰ আমি সেইখিনি কৰিও আমি ঘৰৰ কাম কৰিব লাগে ৰন্ধা বঢ়া কৰিব লাগে স্কুলীয়া পঠিয়াব লাগে সব কৰিব লাগে গতিকে আমাৰ মাইকী মানুহৰ সেইটো কামেই আমি গৃহস্থী মানুহবিলাকৰ মাইকী মানুহবিলাকেই সৰ্বস্ব কাম কৰিব লাগে ঘৰত থকা মানুহজনীয়ে গতিকে ঘৰত থকা মানুহজনী অসুখ বিসুখো কম হৈ থাকে সেইকাৰণে তাৰমানে লৰি ঢাপৰি কাম বন কৰি ফুৰা কাৰণে তেওঁ স্বাস্থ্যটো ভালে থাকে আৰু বাকী যদি বহি মেলি খায় আৰু সেইবিলাকৰ বেয়া আৰু স্বাস্থ্য সদায় বেয়া হৈ থাকে আমাৰ কিন্তু বেয়া নহয় স্বাস্থ্য আমাৰ ভালেই থাকে আমি দৌৰি মেলি হেৰি কৰিব আৰু আমি পথাৰৰ পৰা এইবোৰ কলমৌ ঢেকীয়া এইবিলাক বিচাৰি আনোঁ ঔটেঙা আনি সেইবিলাকৰ লগত তৰকাৰী বনাই মাছ দি পেলাই তৰকাৰী বনাই খাওঁ আমাৰ খানাবিলাক তেনেকুৱা কচুটো খাওঁ আমি ঢেঁকীয়া কলমৌ পথাৰত পায় পথাৰবিলাকত এতিয়া এতিয়া আমি সেইবিলাক খাওঁ আৰু বেঁতগাজ বেঁতগাজটো আমি খায়েই থাকোঁ আমাৰ বাৰীতে আছে বেঁতগাজ গতিকে তেনেধৰণে আমি খাওঁ আৰু বস্তুবিলাক দাইল চাইলবিলাক মচুৰ দাইলটো বৰকৈ নাখাওঁৱেই মচুৰ দাইলটোৰ পৰা মানে হেৰি হয় অলপ অসুখ হয় মচুৰ দাইলে বিষ চিষবিলাক বেছি কৰে বিষায় অকণমান বিষ থাকিলে বিষালী মানুহবিলাকক বেছি বিষ কৰি দিয়ে মচুৰ দাইলে সেইকাৰণে আমি সেইবিলাক যিবিলাক বেয়া বস্তু সেইবিলাক আমি বৰকৈ ব্যৱহাৰ নকৰোঁ আৰু এতিয়া কচুথোৰ কচুথোৰ খাবলৈ বৰ ভাল কচুথোৰ খালে মানুহৰ স্বাস্থ্যও ভালে থাকে কেলচিয়ামটো কচুথোৰত বেছিকৈ পায় ঢেঁকীয়া কলমৌ কচুথোৰ এইবিলাকত মানে কেলছিয়ামটো বেছি পায় সেইকাৰণে আমি ক কচুটোতো বেছিকৈ খাওঁ এতিয়া বাৰিষা দিনত নাখাওঁ তাৰমানে কচুটোৱে দিগদাৰ কৰে অলপ ধৰে মানে যেতিয়া এতিয়া এই আমি আঘোণ পুহমানৰ পৰা আমি কচুটো খাম আৰু তেতিয়া কচুটো ওলাই আৰু ভালকৈ তে কচুটো খাওঁ কচুটো খাবলৈ খালে ভাল কচুটো খাব লাগে আৰু বাহিৰা মানে হেৰি আৰু বজাৰ বস্তুতকৈ বাৰীত থকা শাক পাচলিবিলাক খালে মানুহৰ স্বাস্থ্যও ভালে থাকে বহুত ভাল সেইবিলাক আৰু